হেল্ল' অ' হয় হয় অ' হয় হয় আপোনালোকে এনে চাগে ফেভাৰেটতো আৰু চবতকৈ ফেমাছ আছে মহাভৈৰৱ মন্দিৰ সকলোৱে জানে আৰু আৰু বাকী তাত যাব পাৰিব আপোনালোকে আৰু গাড়ী লৈ আহিছে যদি গাড়ী এখন লৈ ল'ব পাৰিব ড্ৰাইভাৰকো সুধিব পাৰিব তাৰপাছতে মই এনে প্লে'চকেইটা কৈ দিওঁ অ' আপোনাক প্লে'চকেইটা কৈ দিওঁ আপুনি মানে তেখেতক কৈ দিব সেইমতে লৈ যাব তাৰপিছতে আপুনি হেৰিয়ালে যাব ভৈৰৱী মন্দিৰ ভৈৰৱী মন্দিৰৰ পৰা অকণমান সেইপিনলৈ গ'লে আপোনাৰ বিষ্ণুৰাভাৰ সমাধিস্থল আছে তাৰপিছত সেইটোও চাবলগীয়া এটা তাৰপিছত আহি আপুনি এইপিনে পালে পদুম পুখুৰী তাৰপিছত আপুনি ক'ল পাৰ্ক অগ্নিগড় সেইখিনি পালে সেই থোপতে আপুনি সেইখিনি পাই যাব আৰু বাকী আপুনি আকৌ এইফালে চানমাৰীৰ ছাইডে আহিব ৰে'ল গে'ট চানমাৰী বুলি কয় সেইফাললৈ আহিলে আপুনি আগলৈ গ'লেই পাব ৰুদ্ৰপদ দেৱীসিং ঘাট তাৰপিছত আপোনাৰ আৰু কি আছিলে তাতে আজিকালি এখন ৰিজৰ্টো হৈছে বাৰু সেইখন এখন আছে আৰু আপোনাৰ আছে এইপিনে নাই সেইপিনে বামুণী হিলছ আছে সেইপিনে থাকি গ'ল বামুণী হিলছ আমাৰ এইপিনেও আছে আপোনাৰ কনকলতা কনকলতা মূৰ্তি আছে তাৰপিছত আপুনি যাব হলেশ্বৰ মন্দিৰ যাব পাৰিব হলেশ্বৰ মন্দিৰৰ পৰা আকণমান দূৰ হয় ইয়াৰপৰা তাৰপিছত আপুনি নাগশংকৰ গুচি যাব নাগশংকৰ মন্দিৰ বৰ ফেমাছ নাগশংকৰ মন্দিৰ আকৌ ইপিনে আপুনি আহি পেলাই থাকিবই লাগিব আপুনি কেইদিনমান কাৰণ আপুনি এইফালে ঢেকিয়াজুলি ছাইডে যাব লাগিব তাত আছে আপোনাৰ শিঙৰী মন্দিৰ নামটো শুনিছেনে বাৰু এইপিনে আছে তাতে অ' আচ্ছা আচ্ছা তাতে আকৌ আপোনাৰ হেৰিও আছে কনাকা বুলি এখন ভাল ৰিজৰ্টো আছে অ' সেইখনত ভাত চাত খাই আহিব পাৰিব কনাকা কন্যাকা নহয় আৰু কনকা কন্যাকাখনটো পদ্ম হাগৰিকা এম এল এ কৰিছে ন কনা কন্যাকা সেইখন জামুগুৰি ছাইদে আপুনি নাগশংকৰ মন্দিৰ যেতিয়া যাব তেতিয়া আপুনি কন্যাকাখন চাব পাৰিব

আৰু থাকাত আছে আৰু অ' আছে আছে নামেৰিখন মই পাহৰিয়ে গৈছিলো নামেৰি আছে নামেৰি আছে এইখনো আকৌ আপোনাৰ চাৰিদুৱাৰ ৰাস্তাত পৰিলে চব বেলেগ বেলেগ ৰাস্তা তাৰমানে অ' ৱেটো এইখিনি নামেৰি হওক আপোনাৰ হলেশ্বৰ মন্দিৰ হওক অক ইমান দূৰো নহয় আৰু কিন্তু বিশ্বনাথ আৰু কি আপোনাৰ যদি হেৰিয়ালে যায় নাগ শংকৰ মন্দিৰ অ' ঠিক আছে দিয়ক হ'ব অ'কে অ'কে ওৱেলকাম